যিকোনো ঠাইলৈ ভ্ৰমণত গ'লে মানুহে বহুতো সাৱধান হ'ব লাগে যেনে আমি পিকনিক খাবলৈ গ'লে সৰু সুৰা বস্তু কিছুমান পাহৰি যাওঁ যেনে নিমখ হালধি সেইবিলাক সৰু সুৰা বস্তু আমি আগতীয়াকৈ ভৰাই ল'ব লাগে আৰু বাছত গ'লে সৰু ল'ৰা ছোৱালীৰ বমি হ'ব পাৰে জ্বৰ হ'ব পাৰে সেইবাবে আমি সাৱধান হ'ব লাগে জ্বৰৰ ঔষধ বমিৰ টেবলেট লৈ যাব লাগে দূৰলৈ গ'লে আমি পানী লৈ যাব লাগে বিশেষকে পানীৰ বমি হ'লে পানীৰ দৰকাৰ হ'ব লগতে আমি দূৰলৈ ভ্ৰমণ কৰিবলৈ গ'লে হোটেলত থাকিব লগা হ'লে হোটেলৰ চাৰ্ভিচটো ভালদৰে চাই ল'ব লাগিব হোটেলৰ লিফ্ট আছে নাই চাই ল'ব লাগিব কাৰণ বয়সস্থ মানুহ লগত গ'লে উঠা নমা কৰাত অকমান অলপ অসুবিধা হ'ব পাৰে সেইবাবে আমি লিফ্ট আছে নাই চাই ল'ব লাগে লিফ্ট কিছুমান হোটেলত থাকে কিছুমানৰ নাথাকে সেইকাৰণে আমি সাৱধান হ'ব লাগে আগতীয়াকৈ সেইবোৰ বস্তু চাই ল'ব লাগে ঠিক তেনেদৰে দূৰলৈ ভ্ৰমণ কৰিবলৈ গ'লে আমি গাড়ীৰ পৰা খিৰিকী বাহিৰত ডিঙি ওলাব নালাগে হাত ওলাব নালাগে ঠিক তেনেদৰে আমি ভ্ৰমণত গ'লে দূৰলৈ গ'লে